শিশুসকলক বাতৰিকাকত পঢ়িবলৈ কিমান ক'ব লাগে আজিকালি সেইটো শিকাবই নালাগে কাৰণ তেওঁলোকে নিজেই জানে যে বাতৰিকাকতখন কি পঢ়িব লাগে পঢ়িব নালাগে কাৰণ তাত খেলৰ জগতৰ পৰা ৰাজনীতিৰ পৰা চিনেমা জগতৰ পৰা চবেই থাকে সেইকাৰণে তেওঁলোকে নিজে নিজে পঢ়ে আৰু নিজেই পঢ়িব জনা হোৱা পৰা তেওঁলোকক পঢ়ি পঢ়াই শুনাব নালাগে মই যিহেতু তেওঁলোকক পঢ়াই নুশুনাওঁ কাৰণ সিহঁতিটো নিজেই পঢ়িব জনা হ'ল সেইকাৰণে সিহঁতি বাতৰিকাকতখন নিজেই পঢ়ি লয় সেইয়াই আৰু